ক'ত আছ অঁ এই কথা এটা ভাবিছিলোঁ বতৰটো দেখোন মাছ মৰা বতৰ নদীলৈ যাবি নিকি মাছ মাৰিব অঁ অঁ অঁ তোমাৰ তাত জাল আছিল ন অঁ মোৰ তাত আছে বাৰু জাকৈ আৰু প'ল'টোও আছে মোৰ তাত মই লৈ ল'ম বাকী ৰূপজ্যোতি ভৱানীহঁতকো কৈ চাওঁ অঁ তো মই বনাম বাৰু মই বনাম মই বনায় বনায় দিম সেইটো অঁ অঁ নাই তাকে ভাবিছোঁ ৰূপজ্যোতি আৰু ভৱানীকো কওঁ নিকি আৰু দুটামানক কৈ দিওঁ বেছি মানুহ হ'লে বেছি ভাল লাগিব অঁ তই পাৰ যদি অঁ খাবলৈ কিবা লৈ লবি অঁ অঁ অঁ লৈ ল'বি লৈ ল'বি অঁ দেৰি মানে বেছি টাইম মাছ মাৰিম আৰু অঁ অঁ অঁ অঁ এ মজা কঁঠাল গুটি হ'লে আৰু ভাল হ'ব ইহঁতকো কিবা কিবি ল'বলে ক'ম

অঁ অঁ নাই আছে মোৰ আছে মই সিহঁতকো কিবা কিবি ল'বলে কৈ দিম আৰু ইহঁতক ফোন কৰি চাওঁ ইহঁতে কি কয় অঁ মই তোক জনাম দে

অঁ অঁ অঁ অঁ ঠিক আছে ইহঁতক ফোন কৰি লওঁ ৰ মই অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে